খোৱা বস্তুৱে মোক বিৰাত সুখ দিয়ে খাব পাৰিলে মোক একো নালাগে এই দোনাক চোকান গেলেও এইটো খাওঁ সেইটো খাওঁ চব খাওঁ খাওঁ লাগে কিন্তু ফলমূল গিলাক ইমান ভাল নাপাওঁ আৰু দিয়ক ফ্ৰাষ্ট ফুট বেছিয়ে ভাল পাওঁ মিছা নকওঁ কিন্তু কিছুমান অলপ কমকে খাবা চেষ্টা কৰোঁ কিন্তু খায় ভাল পাওঁ এই ধৰি লওক ওলাই গ'লোঁ গধূল্লা সময়ত গেলে চিংৰা চাহ সেনেহেন আৰু ঘোগনি ঘোহনি খাৱ পাৰোঁ আৰু মায়ো ঘৰতো বনাই ঘোগনি চোগনি এই খায় বৰ ভাল পাওঁ যদিও মোৰ স্বাস্থ্যটো সিমান বেছি মানে হেৰি নহয় আৰু শকত পাকত নহয় কিন্তু মই খাব পাৰোঁ ধেৰ খাব পাৰোঁ ভাত চাতো খাওঁ মই আৰু চবতকে ফেভৰ্ড বুলি ক'লে এই মিঠাই ভিতৰত ধৰি লওক চবতকে পচন্দৰ বস্তু হৈছে কাজু বৰ্ফি কাজু বৰ্ফি খায় বিৰাট ভাল পাওঁ আৰু ইফালে ফলমূলৰ ভিতৰত এই লেচু খাওঁ দিয়ক লেচু আৰু আম খাওঁ মিঠা আম আৰু আম ৰোকিও খাওঁ কেটৱা আৰু গান গানে মোক বিৰাট সুখ দিয়ে মানে মই গান শুনি বহুত ভাল পাওঁ গোটেই দিনটো বহি মই গান শুনি থাকব পাৰোঁ নিজৰ যদি পচন্দৰ গান এটা পাওঁ সেইটো মই একেৰাহে কেইবাদিনো একেৰাহে মানে শুনি থাকব পাৰোঁ মন বেয়া লাগিলেই সেই গানটো শুনব পাৰোঁ মন ভালে থাকলেও সেই গানটো শুনিব পাৰোঁ মুঠতে গান সংগী আৰু সুখ দুখৰ সংগী মোৰ আৰু পঢ়াৰ সময়তো মই গান শুনো কেতিয়াবা বহুত বেছি মেণ্টেল প্ৰেচাৰ পৰলে মানে পৰীক্ষাৰ সময়ত মই শুনোঁ আৰু মই অলপ ঘূৰি ফুৰি ভাল পাওঁ ধৰি লওক অলপ মুকলি জেগাত পথাৰ চথাৰত যদি যাওঁ খোজ কাঢ়ো বা গাঁৱৰ নদীৰ পাৰত ফুৰি ভাল পাওঁ আৰু ইয়াতে আমাৰ জাল চালো পাতি থৈ দিয়ে এইবিলাক চাওঁ চাই ভাল লাগে আৰু এই চৰাই চিৰিকটি থকা জেগাত খুব বেছি সেউজীয়া সেউজীয়া জেগা মই বহুত ভাল পাওঁ য'ত বতাহ আহি তাকে সেইটো তাত সেনেকুৱা জেগাত মানে মোৰ গৰমটো ফিম অনুভৱ নকৰোঁ মানে গৰমটো আৰু এই মনৰ আনন্দ আৰু মনৰ আনন্দটোৱে মেইন মনৰ আনন্দ য'ত পাওঁ মই তাতেই সুখী সেই বস্তুটোৱে মোক সুখ দিয়ে মানে